দাদা দাদা মই বাৰু সময়মতে আজি হস্পিতাল গৈ পামগৈনে মানে মোৰ বৰ ইমাৰজেঞ্চী মা হস্পিতেলত আছে গমতো পাইছে আপোনাকতো কৈছোৱে সেইবাবে মই অলপ লৰালৰি হৈ আছোঁ সেইবাবে অকণমান যদি সোনকালে কৰিব পাৰি এতিয়া যিহেতু ইমান ট্ৰেফিক হৈ আছে যাব পৰা অন্য কিবা ৰাস্তা আছে নেকি ভালকৈ মনত পেলাওকচোন চ'কচোন মোৰ মানে একেবাৰে ইম ইমিডিয়েট গৈ পাব লাগে ইমাৰজেঞ্চী